অঁ ক'ত লাগিছে অঁ আপুনি কম্পিটাৰ ভাল কৰে ন অঁ মোৰ মানে মই এই কৈছিলোঁ মোৰ মানে কম্পিউটাৰটো বেয়া হৈ আছে আপোনাৰ ওচৰত ভাল কৰিব আছিলে মোৰ নামটো প্লাবিতা নেওগ

অঁ মই কম্পিউটাৰটো চলাই থাকোঁতে মানে অ'ফ হৈ গৈছে আৰু মানে হেঙাইছেও কম্পিউটাৰটো অঁ আৰু চাৰ্জটো দিছোঁ চাৰ্জটো ভালকৈ লোৱা নাই অঁ জানো কিবা প্ৰব্লেম হৈ আছে চাগৈ মানে চলাই থাকোঁতেই অ'ফ হৈ গ'ল নাই নাই কালিৰপৰা হৈছে আপোনাৰ মানে নাম্বাৰটো নাছিলে মই এই বেলেগৰপৰা লৈ পেলাই আপোনালে ফোন কৰিছোঁ

মানে লেপটপ নিজে নিজে অ'ফ হৈ গৈছে মানে চলাই থাকোঁতে কাম দিয়া নাই মানে অ'ন হয় অঁ আপডে'ট বহুত দিয়া নাই বাৰু অঁ কম্পিউটাৰটো মানে হেৰি চাই থাকোঁতে অ'ফ হৈ গৈছে তাৰ পাছত মানে হেঙাইছে আৰু বহুত সেইটো অলপ চাই দিব লাগিছিলে অঁ আপোনাৰ ওচৰলৈ মই নিম বাৰু আপুনি কাইলৈ ফ্ৰী থাকিব নাই কিমান টাইমত যাম অঁ অঁ অঁ আগবেলা ন অঁ যাব পাৰিম বাৰু আগবেলা অঁ পাচবেলা যাব লাগিব অঁ অঁ কিমান ডেৰটামানত গ'লে হ'ব নেকি ডেৰটা আঢ়ৈটামানত অঁ অঁ অঁ অঁ মানে ডিছপ্লেখনৰ মানে অলপ প্ৰব্লেম ডিছপ্লেখন অলপ প্ৰব্লেম দি আছে সেইটো অলপ চাই দিবচোন দেই ডিছপ্লেখন চেঞ্জ কৰিব লাগিব চাগৈ কিমান দামটো কিমান পৰিব বাৰু অঁ অঁ অঁ অঁ অঁ এই মানে কীবৰ্ড আৰু মাউচটো অলপ কীবৰ্ডখনো অলপ প্ৰব্লেম দি আছে আপোনাৰ তাতে পাম ন কীবৰ্ড মাউচ কিনিবলৈ অঁ অঁ আপোনাৰ দোকানখন কোনফালে বাৰু অলপ আগলৈ ন আপোনাক কল কৰিলে পাম চাগৈ আপোনাক কল কৰি ল'ম বাৰু মই যোৱা আগত অঁ অঁ অঁ অঁ অঁ আছে আপুনি লোকেশ্যনটো পঠিয়াই দিবচোন মোৰলৈ অঁ অঁ সেইকেইটা বাৰু অঁ চাৰ্জ মানে মাজে মাজে লৈছে আকৌ অ'ফ হৈ গৈছে চাৰ্জ লোৱাৰ পিছত সেইখিনি হৈ আছে প্ৰব্লেমটো আৰু কীবৰ্ডখনো মানে ভালকৈ কাম নকৰে কীবৰ্ডখনৰ প্ৰব্লেম হৈ আছে চাগৈ অঁ হেঙাই আছে অলপমান কম্পিটাৰটো হেঙাই আছে মানে অলপ অলপ হেঙাই লাহে লাহে এসপ্তাহমান হৈছে হেঙাই থাকে লাহে লাহে হেঙাই থাকে অকণমান এতিয়া এই কেইদিন মানে বেছি হেঙাইছে আজি কাম কৰি থাকোঁতে অ'ফেই হৈ গৈছে অফিচৰ কাম কৰি থাকোঁতে অঁ মোৰ লোৱা দিন হ'ল বাৰু মোৰ দুবছৰমান হ'ল অঁ মাজতে হ'ল মাজতে প্ৰব্লেম হৈছিলে বাৰু আকৌ ভাল কৰিলোঁ আকৌ ৰিনিউ আপদেট দিয়া এই ছমাহমান হৈছে বেছি দিন হোৱা নাই আপদেট দিয়া অঁ অঁ বেলেগ কিবা প্ৰব্লেম আছে আপুনি চাই দিবচোন কি কি বস্তু লাগে লৈ আনিব আৰু মোক কৈ দিব পইছাটো দি দিম অঁ অঁ নতুনকৈ লেপটপটো অঁ নতুনকৈ কম্পিউটাৰটো কিনোতে বহুত পইছা লাগিব ন অঁ দুবছৰ হৈছে অঁ আপুনি অলপ চাই মেলি দিব পইছা পাতিটো কি ক'ত লাগে কৰি দিব অঁ অফিচৰ কাম কৰিবলৈ দিগদাৰ হৈছে যে অঁ এই চাৰ্জাৰ কিনিবলৈ পাম ন তাতে চাগৈ তাতে চাৰ্জাৰডাল অঁ এইছ পি মোৰটো মাউচ সেইখিনি কীবৰ্ডখিনি পাম ন পিছত আনিব লাগিব নেকি বেলেগৰপৰা অৰ্ডাৰ দি

অঁ অঁ অঁ অঁ অঁ অঁ আপুনি যোৰহাটৰপৰাই আনি দিব সেইখিনি বস্তু কাইলৈ চাই ল'ব আপুনি আৰু অঁ অঁ হেৰি কীবৰ্ডৰ মানে মাউচটো প্ৰয়োজন আছে মাউচটো ৱাইৰলেছটো আনিবচোন সেইটো মানে ভাল মাউচটো সেইটো বেটেৰী থকাটো সেইটো অঁ অঁ অঁ অঁ ঠিকে অঁ অঁ এইটো নাম্বাৰত এইবাৰ পাম নহয় কল কৰিলে অঁ অঁ অঁ ঠিক আছে দিয়ক